পৰিয়ালত চলা সাংস্কৃতিক পৰম্পৰা বুলি ক'লে বিশেষকৈ বিয়া বিহু এই দুটাই ক'ব লাগিব বিয়া বিয়াৰ কথা ক'বলৈ গ'লে ঘৰৰ আমাৰ ঘৰৰ পৰিয়ালৰ বিয়াসমূহ হোম যজ্ঞ কৰি বিয়া হয় বামুণ মানে পুৰোহিত পুৰোহিত আহি হোম যজ্ঞ কৰি দৰা কইনাক বহাই বৰমালা পিন্ধায় এনেকৈ বিয়াটো কৰা হয় হোম যজ্ঞ বা মানে পুৰোহিতে মন্ত্ৰ মাতি এনেকৈ বৰ এটা সুন্দৰ ব্যৱস্থাৰে বিয়া এখন পতা হয় তাত বিভিন্ন ধৰণৰ মানুহো আহে এই এনেকুৱা ঘৰৰ যিটো পৰম্পৰা আলহী অতিথি চব আহে আৰু যদি বিহুৰ কথা ক'বলৈ যাওঁ বহাগ বিহুটো বহুত বিশেষ আমাৰ কাৰণে বহাগ বিহুত টাইমত ৰাতিপুৱাই উঠি মাহ হালধিৰে গাতো গা ধুই বা কাপোৰ পিন্ধি মা দেউতাক সেৱা জনোৱা হয় বা বৰজনাক ডাঙৰজনক সেৱা জনোৱা হয় ককা আইতা খুৰা খুৰী এনেকুৱা এনেকুৱা বিভিন্ন ধৰণৰ নতুন কাপোৰ গামোচা বিহুৱান বিহুৱান হিচাপে গামোচা দিয়া হয় এনেকুৱা আমাৰ পৰিয়ালত বা আমি বিহুৰ টাইমত বেলেগ ককা আইতাৰ ঘৰলৈ যাওঁ সেৱা জনাবলৈ তাত বিহুৱান দিয়ে পিন্ধোঁ আৰু বিহুৰ টাইমত বহাগ বিহুৰ টাইমত ঢোল পেঁপা গগনা এনেকৈ বিভিন্ন হুঁচৰি হুঁচৰি গোৱা হয় বা ঘৰৰ মিলি কিনে হুঁচৰি গোৱা হয় বা ঘৰলৈ হুঁচৰি গোৱা মানুহো আহে সিমানেই আৰু